বতৰ আৰু সুযোগৰ ক্ষেত্ৰত পৰ্যটকসকলে আমাৰ স্থান বহাগ বিহুৰ সময়ত ভ্ৰমণ কৰিব পাৰে কিয়নো বহাগ বিহুৰ সময়ত এক সুকীয়া মাদকতা আছে কিয়নো বহাগ বিহুৰ সময়ত আমাৰ গাঁৱত যুৱক যুবতীসকলে বিহু উদযাপন কৰে গাঁৱত বিভিন্ন ধৰণৰ খোৱা বস্তু জলপান পোৱা যায় আৰু সকলোতে ৰং ৰহইচৰ এক পৰিৱেশ বিৰাজমান হৈ থাকে